হেল্লো এই অঁ হয় হয় মই এই নাম্বাৰটোত ফোন কৰি আছোঁ আপুনি কেবৰ কেব কেবখন মই বুক কৰা কেবখনৰ নাম্বাৰ নহয় জানো আপুনি সেই চালকজন হয় হয় হয় হয় মই আপোনাৰ কাৰণে বহু সময় ৰৈ আছোঁ আপুনি আহি পোৱা নাই হয় অঁ আপুনি বেলেগ লাইনত গুচি গ'ল অঁ মোকতো আপুনি কালিয়ে টাইম মইতো আপোনাক কালিয়ে বুক কৰিছিলোঁ ন আহি পোৱা নাই মইতো মোৰ হেৰিয়াত ৰৈ আছোঁ মই মোৰ নিজৰ মানে অফিচলৈ যাব লাগে দেৰি হৈছে ন ঠিকে আছে ৰৈ ৰৈ আমনি লাগি গৈছে ন আপুনি আপোনাক মই কালি যোগাযোগ কালিয়ে ফোন আপোনাক বুক কৰিলোঁ তাৰপিছতো মই ৰাতিপুৱা ধৰি লওক আপোনাক যোগাযোগ কৰিব বিচাৰিছিলোঁ আপুনি তেতিয়াও নাপালোঁ সেইকাৰণে এতিয়াতো আপোনাক উপায় নাই ন মোৰ টাইম আহি গৈছে সময় হৈ গৈছে আৰু দেৰি হ'লেতো মই মানে কি অসুবিধা হয় আজিকালিতো জানেই ছিটুৱেশ্যন কেনেকুৱা দহটাত মানে দহটাৰ আগতেই পাঞ্চিং মাৰিব লাগে সেইকাৰণে মই ভাবিছোঁ আপুনি সেই আপোনাৰ যিটো ডেষ্টিনেশ্যন যিটো আপুনি যিটো ঠাই গৈছে সেই ঠাইটোত মানে জল্দি গৈ তেওঁলোক নমাই ড্ৰপ কৰি মোৰ এই আমাৰ এইডোখৰ ঠাইলৈ ধৰি লওক চৌকিডিঙ্গি চৌকিডিঙ্গিৰ আশে পাশে মই আছোঁ আপুনি এইখিনিলৈ যিমান জল্দি পাৰে আহিলে মোৰ সুবিধা হয় আৰু মোৰো সুবিধা হয় আপোনাৰো সুবিধা হয় নহয় জানো হয় মোৰো কোনোধৰণৰ অসুবিধা নহ'ব তে মানে অফিচত আৰু আপোনাৰো আৰু পিছত গোটেই দিনটো আৰম্ভ হৈছেহে আৰু বিভিন্ন ধৰণৰ আপোনাৰ অসুবিধা আপোনাৰ অপশ্য়নবোৰ ওলাই থাকিব সেইকাৰণে আপুনি যিমান পাৰে ততাতৈয়া বা খৰখেদা কৰিব বুলি মই আশা কৰিলোঁ আৰু আপুনি এই চৌকিডিংগিৰ ষ্টপ বাছ ষ্টেণ্ড আৰু ষ্টপেজলৈ আহক আৰু মই তাতে ৰৈ আছো অঁ হয় ঠিকে আছে অঁ দহ মিনিটৰ ভিতৰত পাবহি বুলি মই আশা কৰিলোঁ ঠিক আছে আপুনি দহ মিনিটৰ ভিতৰত পাবহি নহয় ঠিক আছে থেংক ইউ ধন্যবাদ